হেল্ল' নমস্কাৰ ছাৰ অঁ মই

মই সৰ্থেবাৰীৰ পৰা ফোন কৰিছোঁ বৰ কাপলাৰ পৰা মোৰ অলপমান পেটৰ অসুখ হৈ আছিল কালি আপোনাৰ তাতো মই আপোনাক ফোন কৰিছিলোঁ কালি আপুনি ফোনটো ৰিচিভে কৰা নাই সেইকাৰণে আজি এতিয়া আৰু ফোন কৰিলোঁ আপোনাক মই কালি অঁ মোৰ অলপ পেটটোৰ কমপ্লেইন হৈ আছে পেটটো অলপ বিষাই থাকে তল পেটটো তাৰ আজি ৰাতিপুৱাৰ পৰা বিষাই আছে পেটটো অঁ তলপেটটো বিষাই আছে হেল্ল' ঔষধ ফাৰ্মাচীত কৈ এটা এই বটল আনি খাইটো লিভাৰৰ বটল এটা আনি এই তাৰ আপুনি কি বা দিয়ে

আপোনাক কালি ফোন কৰিছিলোঁ আপুনি ৰিচিভ নকৰে আৰু উপায় নোহোৱা হৈছে পেটটো মষ্ট বিষ হৈছে নাই সেইকাৰণে ফাৰ্মাচীতে কৈ ই খালোঁ এতিয়া আৰু আপুনি এতিয়া কিবা দিয়ক বটল চতল বা টেবলেটে দিয়ক কিবা এটা আপুনি আপুনি হেৰিয়তে আছে কি হেৰিয়ত আছে চেম্বাৰত